হয় দাদা মোক এটা ফ্লাইটৰ টিকেট লাগিছিল মই ফুৰিবলৈ যাম বুলি ভাবিছোঁ মুম্বাই গতিকে টিকেট মই ডিচেম্বৰৰ বাৰ তাৰিখে যাম বুলি ভাবিছোঁ আমি ছজন যাওঁ আমাৰ ঘৰৰ ফালৰপৰা টিকেট ফ্ৰী আছে নে নাই মই জানিব বিচাৰিছোঁ বাৰ তাৰিখে আৰু ইয়াৰ টিকেট এভেইলেবল আছে নে নাই মই জানিব বিচাৰিছোঁ আৰু ইয়াৰ ধৰি লওক যিসমূহ সুবিধা অফাৰ এই মোৰ কি কি আছে মই সেইটো জানিব বিচাৰিছোঁ